অঁ কোনে কৈছা বাৰু অঁ হয় নেকি কৈছিলা অঁ সি ঠিকেই আছে কিন্তু তোমালোকে অলপ চাবা সি অলপ নম্বৰ কম পাইছে সেইকাৰণে আজি কোৱাচোন

আমি কালিলৈ পৰখিলৈ দিছোঁ বাৰটালৈকে ল'ৰাটোকো পঠিয়াবা খিলঞ্জ্যোতিক বাৰটালৈকে মিটিং হেৰি ক্লাছ হ'ব তাৰপিছত এটামান বজাৰপৰা আমাৰ মিটিং আৰম্ভ হ'ব অঁ মিটিঙলৈ আহিবলৈ চেষ্টা কৰিবা দেই হয় অঁ ৰাখা ৰাখা